অ কোনে ক'লে অ পৰিছে পৰিছে পৰিছে পৰিছে ভালনে অ কি কৰিছা হেল্ল' অ আজি হেৰি কথা এটা ক'ম বুলি ভাবিছিলোঁ আকৌ কাইলৈ ভাওনা আছে নহয় যাবা নাই অ তাকে ভাবিছিলোঁ আকৌ তুমি যদি যোৱা মইও যাম বুলি ভাবিছোঁ অ যাম আকৌ গাঁৱতে ইমান ওচৰতে হৈছে চাকিখন নজ্বলালে কেনেকৈ হ'ব আকৌ অ দুয়োজনী একেলগতে যাম নহ'লে ৰাতিপুৱা ৰাতিপুৱা সাতটামান বজাতে যাম সাতটা মান বজাতে যাম তুমি সাতটামান বজাত ওলাই আহিব পাৰিবানে অ ফোন মাৰিবা আমি একেলগতে যাম

ভাওনা চাবলৈ তোমাৰ হেৰি আঠটা মান বজাত যাম ভাত পানী খাই যাবানে তাকে আকৌ অ অ মইও তাকে ভাবিছোঁ ভাত পানীকেইটা খায়েই যাম আহি পিনে আকৌ খাবলৈ ঠাণ্ডা হয় মনো নাযায় টুপনিও ধৰে অ ঠিক আছে আপুনি মোক ৰাতিপুৱা ফোন মাৰিব চাকি জ্বলাব যোৱাৰ আগত ঠিক আছে হ'ব